হয় নিশ্চয় এইটো অঞ্চলত প্ৰায়ে ব্যৱহাৰ হোৱা চিম কোম্পানীসমূহ ক'বলৈ গ'লে মই যেনেধৰণে এয়াৰটেল এয়াৰচেল আৰু ভদাফোন আৰু ইয়াত এয়াৰটেল তুলনামূলকভাৱে ফাষ্ট নেটৱৰ্ক আৰু ক'বলৈ গ'লে মই জিঅ' স্থানীয় নেটৱৰ্ক প্ৰভাইডাৰ নিশ্চয় আছে আমাৰ ইয়াত আৰু যিয়ে টেলিফোন আৰু ইণ্টাৰনেট সেৱাসমূহ প্ৰদান কৰে